অঁ মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো আছিলে এটা হেণ্ডবেগ হেণ্ডবেগটো যেনেকুৱা দেখুৱাইছিলে ফটোত তেনেকুৱাই আহিছে খুব ধুনীয়া কালাৰটোও মোৰ ভাল লাগিছে কালাৰটো চব কাপোৰৰ লগতে মিলিব তাৰ মানে কোৱালিটিটো খুব ভাল হয় আপোনাৰ তাত থকা চেইনকেইডালো মই কোৱালিটি বহুত ভাল চেইনৰ কেইবাটাও ভাগ আছে বেগটোত কেইবাটাও ভাগ থকা বাবে বেগটোত বহুত বস্তু কঢ়িয়াব পৰা যাব আৰু বেগটো একদম কম ৱেইটৰ পাতল গতিকে বেগটোত মানে হেৰি বস্তু ভৰালেও মানে অকল বস্তুখিনিৰেই ওজন হ'ব বেগটোৰ মানে এক্সট্ৰাকৈ আৰু ওজন নাথাকে গতিকে কঢ়িয়াবলৈ খুব ভাল আৰু তাৰ যিডাল ফিটা দিছে বেগৰ লোৱাডাল এনেকৈ সেইডালৰো কোৱালিটিটো খুব ভাল তাৰ বেগৰ যিটো সূতাৰে চিলাই কৰিছে চিলনীবিলাকো খুব ভাল হৈছে মানে সহজে বেগটো নাফাটে যিমান বস্তু ভৰালেও মানে বস্তুটো বেয়া হোৱাৰ কোনো মানে চান্স নাই বেগটো আৰু কালাৰটোও চব কাপোৰৰ লগতে ধুনীয়াকৈ মিলি যায় অফিচলৈ যোৱা বা বজাৰলৈ যোৱা চব চবতে মানে বেগটো নিব পাৰি বহুতখিনি বস্তু ধৰে বেগটো যেনেকুৱা দেখিছিলোঁ হুবহু তেনেকুৱাই আহিছে বেগটো বেছি ডাঙৰো নহয় একেবাৰে সৰুও নহয় জোখৰ মানে বেগৰ মুঠতে গোট যি গোটেইখিনি চাই পেলাই ক'বলৈ গ'লে বেগটো খুব ভাল পাইছোঁ মই তাৰ কোৱালিটি খুব ভাল হয়